বেমাৰ আজাৰ হ'লে আমি ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ যাওঁ প্ৰথমতে ওচৰৰ স্বাস্থ্যকেন্দ্ৰৰ ডাক্তৰ বাইদেউসকলে মানে আমাক যিখিনি দৰৱ দিয়ে চাই চিতি সেইখিনি খাই যদি ভাল নাপাওঁ তেতিয়াহ'লে আমি জিলা হস্পিতেললৈ যাওঁ মেডিকেললৈ তাতো যদি ভাল নাপাওঁ তেতিয়া আমি চহৰলৈ গৈ চহৰৰ উন্নতমানৰ ডাক্তৰক দেখুৱাই স্বাস্থ্য ভালে কৰিবৰ কাৰণে যাওঁ আৰু তালৈকে যাওঁ তাত দেখাওঁ প্ৰয়োজন হ'লে এক্সৰে কৰোঁ আল্ট্ৰাচাউণ্ড কৰিবলগীয়া হয় পইচা পাতিও অলপ খৰচ হয় তাৰপিছতেও অকণমান তেজৰো পৰীক্ষা কৰোঁ সেইখিনি কৰাৰ পিছত বেমাৰ যেতিয়া ধৰা পৰে তেতিয়া চহৰৰ ডাক্তৰে চাই চিতি চিকিৎসা কৰে আৰু সেইভাগেই